হেল্ল' কি কৰিছা আজি ৰেখা কেলৈ আমাৰ ঘৰলৈ যে আজি মাতিছিলো ঘৰকেইটা বোলো মুচিবি বোলো আহিবি কেলৈ নাহিলা অঁ আগতীয়াকৈ পইচা লৈ পেলানি আকৌ তুমি কেলৈ নক'লা মই বেলেগক বিচাৰিলোহেঁতেন নহয় নহয় পলোৱা কথাটো কোৱা নাই এতিয়া মই যে এতিয়া নোৱাৰিলো নহয় মই আজি নিজেও কৰিব পৰা নাই দেখি তোমাক মাতিছিলোঁ এই বহুত আছিলে এইবোৰ ঘৰ চোতালো চাফা কৰিব লাগে ঘৰ মুচিব লাগে কাপোৰ ধুব লাগে এনেকুৱাখিনি আছে আৰু কাম তাৰমানে মোৰ গাটো ভাল নাই নহয় অঁ অঁ আজি ক'ত গ'লা আমি মিটিঙ গ'লা নে বেংকলৈ গ'লা অঁ মিটিঙ অঁ বাৰু সেইটো বুজি পাইছো মই বোলো তাকে ফোন এটা মাৰি চাওঁচোন তেনেকৈ মাৰিছোঁ অঁ অঁ অঁ পলাব নেলাগে অঁ অঁ আগতীয়াকৈ কৈ দিবা লাগে বুলি অঁ লাগে আকৌ এইকেইদিন পইচায়ে দৰকাৰ অঁ অঁ মই দিব লাগিব অঁ সৰহকৈ কেইটকামান দি থ'ব লাগিব